দাদা মই এঠাইলৈ যাবলৈ কেব এখন বুক কৰিছিলোঁ সেই কেবখনৰ ড্রাইভাৰ দাদাজনক সোনকালে আহি পাবলৈ দিছিলোঁ কিন্তু তেখেত এতিয়ালৈ আহি পোৱা নাই তেখেতক ফোন কৰিছোঁ ফোনটোও তেওঁ উঠোৱা নাই